অসমৰ পৰ্যটকসকলে নজনা অসমৰ পৰ্যটনস্থল বহুত আছে যেনেধৰণে অসমৰ তিনিচুকীয়াৰ এখন অভয়াৰণ্য আছে যিখন হ'ল ডিব্ৰু চৈখোৱা এই ডিব্ৰু চৈখোৱাত কিছুমান বিশেষ বস্তু পোৱা যায় যেনে ব্ৰেনিয়ন ট্ৰী বনৰীয়া ঘোঁৰা আমাৰ অসমৰ কোনো বনাঞ্চলতে বনৰীয়া ঘোঁৰা পোৱা নাযায় সেয়েহে আমাৰ এই বনৰীয়া ঘোঁৰাবিধ চাবৰ কাৰণে ডিব্ৰু চৈখোৱাৰ সেই অভয়াৰণ্যলৈ অসমৰ বিভিন্ন অঞ্চলৰপৰা পৰ্যটন যোৱাৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশ বা ৰাজ্যৰপৰা পৰ্যটনে ভিৰ কৰে তাৰোপৰি ডিব্ৰু চৈখোৱাত এবিধ বান্দৰ আছে যিবিলাকক হ'লৌ বান্দৰ বুলি কোৱা হৈছে অসম আৰু তাক গিবন নামেৰেও জনাজাত আমাৰ যিবিলাক থলুৱা বান্দৰ সেই থলুৱা বান্দৰবিলাকতকৈ তেওঁলোকৰ প্ৰজাতিটো অলপ বেলেগ আৰু এই গিবনবিলাক বা এইবিলাক হ'লৌ বান্দৰবিলাক তেওঁলোকৰ মাত্ৰ এটা ফেমিলি থাকে বুজাত দুটা বা তিনিটা বান্দৰক লগ লগাই তেওঁলোকৰ এটা ফেমিলি আৰু তেওঁলোকে এটা অঞ্চলত সেই ফেমিলিটোৱেই বাস কৰে কিন্তু তাৰ বিপৰীতে দেখা যায় যে বিভিন্ন অঞ্চলত আমাৰ বান্দৰৰ শ শ জাক গতিকে এই গিবনৰ যিটো ফেমিলি তেওঁলোকৰ মতাটোৰ ৰংটো ক'লা মাইকীজনীৰ ৰংটো অলপ বাদামী ৰঙৰ গতিকে এই গিবনটো চাবলৈ অসমৰ ডিব্ৰু চৈখোৱাত যথেষ্ট পৰ্যটকৰ ভিৰ হয় কিন্তু আমাৰ বাহিৰৰ বা পৰ্যটকে নাজানে একো ডাঙৰ কথা নহয় তথাপিতো আমাৰ অসমৰ কিছুমান পৰ্যটকেও এই গিবনৰ এই ডিব্ৰু চৈখোৱাত যে গিবন পোৱা যায় ডিব্ৰু চৈখোৱাৰ অৰণ্যত যে বনৰীয়া ঘোঁৰা পোৱা যায় এই কথাটো আমাৰ মানুহখিনিয়ে নাজানে